এই কি ক'বি আৰু ভাত কেইটা খাই বহিছোহে তই তই কি কৰিছ অঁ হেৰি নহয় ৰ'দটো আজি বেছি চোকাকৈ দিছে মাছ ধৰিবই পাৰিলো হয়

তাকে ভাবিছিলো ওচৰৰ দুজনীমান একেলগে লগ হৈ মাছকে ধৰোঁগৈ বুলি এতিয়া পথাৰত অলপ অলপ পানী শুকাইছে পথাৰতে পাৰিম অঁ কিছুমান গৈছেই ওচৰৰ মানুহ তাকে বলচোন যাওঁ দুজনীমান আৰু কৈয়ে আছিলে মোক ওচৰৰ এই তামোল খাই ল'বি তামোলৰ পিক লগাই দিবি জোক গুচি যাব

ওচৰতে কৈয়ে আছিলে লিজাহঁতে যাম বুলি কৈয়ে আছিলে সেইকাৰণে মই তোলৈ ফোন লগাইছো আকৌ সিহঁতি ওলাইয়ে আছে আমি দুজনীও যদি ওলাও গোটেইখিনি লগ হৈ ধৰিবগৈ পাৰিম আজিয়ে যাওঁ আকৌ অঁ অকণমান দেৰিকেই যাম খোৱা বস্তু কেইটামানো দিহা কৰি ল'ব লাগিব অঁ আৰু তামোল দুখনমান কাটি ল'ব তই

মোৰ ভাগৰ জালুকনী এখন আছে আৰু সিহঁতে আনিব চাগে জাকৈ কিবা কিবি

হ'ব তেনেকেই ধৰিমগৈ অঁ সিহঁতকো কওঁ কি কাম বন আছে কৰি লওক সিহঁতেও তইয়ো কৰি ল' মইও কাম কেইটামান আছে কৰি আজৰি হৈ লৈ আমি ওলাম আৰু চব অকণমান পাছতেই ওলাম বেলি পৰা আগতেই ঘৰ পাবহি লাগিব আৰু

ঠিকে আছে দে